তৰুণ গগৈ অৰুনাভ তামূলী মানৱ প্ৰতীম ফুকন অভিনৱ বুঢ়াগোহাঁই হী হীৰা নাথ মানৱেন্দ্ৰ শইকীয়া প্ৰমোদ বৰুৱা নন্দেশ্বৰ গগৈ সঞ্জীৱ কোঁৱৰ